কেতিয়াবা মাহঁত ক'ৰবাত ফুৰিবলৈ গ'লে তেতিয়া মানে তেতিয়া ভাত বনোৱা হয় ভাত দাইল সেউজীয়া শাক পাচলি মানে ঘৰতে কৰা সেউজীয়া শাক পাচলি যেনেকৈ সৰু আলু সৰু আলু বনোৱা হয় পিঁয়াজৰ লগত তাত কণীও দিব পাৰি তেনেকৈ বিলাহী আৰু সেউজীয়া শাক পাচলি মানে বন্ধাকবি সেইবোৰ ঘৰতে কৰা শাক পাচলি মানে বনাব পাৰি মানুহৰ তেতিয়া স্বাস্থ্যও ভাল হয় ঘৰৰ মানুহৰ সেইবোৰ মানে ঘৰৰ শাক পাচলি খালে তেতিয়া মানুহৰ কোনো বেমাৰ আজাৰতো নপৰে আৰু তেনেকৈ ভাত ঘৰত বনোৱা হয়